নতুন ৰেচিপিসমূহৰ বিষয়ে শিকিবলৈ বিশেষকৈ মই পাকঘৰ টি ভি শ্ব'টো আৰু মাষ্টাৰ ছেফ এইবিলাক চাওঁ কিন্তু সেইবিলাক সময় অনুপাতে আহে নিৰ্দিষ্ট সময়ত দিয়ে কেতিয়াবা সকলো বস্তু একেৰাহে মনত নাথাকে আৰু যিদিনা চাওঁ সেইদিনা সেইবিলাক ৰেচিপি তৈয়াৰ কৰাও নহয় তৈয়াৰ কৰা দিনালৈ স্পষ্ট মনত কেতিয়াবা নাথাকে সেইকাৰণে মানে বিশেষকৈ মই ইউটিউব চেনেলেই ব্যৱহাৰ কৰোঁ আৰু ম'বাইলটো হাতত যিহেতু থাকেই সুবিধাজনক হয় ম'বাইলটোত এই ইউটিউবত এই ৰেচিপিসমূহৰ বিষয়ে লৈ শিকিবলৈ মানে সহজে পাৰি আৰু সেনেকৈ মানে ৰেচিপিসমূহ তৈয়াৰ কৰি থাকোঁতে ম'বাইলটো মুখৰ আগত থৈ ল'লে ইউটিউব চেনেলটো এইবিলাক চাই গ'লে বনোৱাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হয় আৰু এনেদৰে তৃপ্তিদায়ককৈ বনাব পৰা যায় তাৰপিছত এনেকৈ বনাওঁতে বনাওঁতে প্ৰায় মোৰ এতিয়া মানে ৰন্ধন প্ৰক্ৰিয়া প্ৰায় এক্সপেৰিয়েঞ্চ হৈয়ে গৈছে সেইকাৰণে ঘৰৰ মানুহবোৰে এতিয়া এনেকুৱা হৈ গৈছে মানে মাছ হওক মাংস হওক বা সেনেকুৱা ধৰণৰ নতুন নতুন ৰেচিপি তৈয়াৰ কৰিবলৈ হ'লে এতিয়া মোৰ ভাগতহে পৰে সেইটো মই বনালেহে বোলে তৃপ্তি পায় পৰৱৰ্তী পৰ্য্যায়ত ঘৰৰ মানুহবোৰৰ পৰা লগ বন্ধুবোৰেও গম পাইছে এতিয়া লগ বন্ধুৰ মাজত কেতিয়াবা পাৰ্টি হ'লে এতিয়া সেইবিলাক তৈয়াৰ কৰাৰ ক্ষেত্ৰত আৰু দায়িত্বটো মোৰ মূৰতে আহি পৰে এতিয়া গৈ মই দেখিছোঁ যে মই হাতে তৈয়াৰ কৰা এই ৰেচিপিসমূহ খাইহে লগ বন্ধুৰ পৰা ঘৰৰ পৰা পা পৰিয়ালৰ সকলোৱে ভাল পোৱা হ'ল সেনেকৈ বনাই খোৱাই এটা আত্মসন্তুষ্টিও লভা যায় আনক যিহেতু তৃপ্তিদায়ককৈ খোৱাব পাৰিলে বিশেষকৈ আমাৰ অসমীয়া সমাজত এইটো এটা প্ৰচলিত নিয়ম আনক কেনেকৈ আপ্যায়ন কৰিব পাৰোঁ আদৰ আপ্যায়ন দিব পাৰোঁ যদি মোৰ তৈয়াৰী ৰেচিপিসমূহে এই আদৰ আপ্যায়নৰ ক্ষেত্ৰত মানে এটা প্ৰতিফলন আন্তৰিকতা প্ৰতিফলন যিহেতু ঘটায় সেইকাৰণে মই আনন্দিত হওঁ এইটো সম্পৰ্কত কেতিয়াবা কিন্তু সময়ৰ অসুবিধাত মানে কি নিজৰ কাম থাকিলে তৈয়াৰ কৰিবলগীয়া হ'লে তেতিয়া অসুবিধাও কিছু নোহোৱা নহয় হ'লেও এইটো এডজাষ্ট কৰি লওঁ আৰু